ঘৰত এখন বাগিচা পাতি চোৱা চিতা কৰাতো ইমান খৰচী বুলি মই নাভাবোঁ কাৰণ কিয়নো মই নাৰ্চাৰী এখনলৈ গৈ ফুল কিনি মেলি আনি ঘৰত লগোৱা নাই কাৰণ মোৰ ঘৰৰ আশে পাশে থকা ওচৰ চুবুৰীয়া কেইঘৰৰ পৰাই মই আনি ফুল ফুলৰ পুলি আনি ৰুইছোঁ তেওঁলোকেও মোৰ পৰা নিছে পাৰিলে মই তেওঁলোকে মোক এজোপা দিলে মই দুজোপা দিছোঁ তেনেকৈয়ে মই তেওঁলোকৰ পৰা আনো তেওঁলোকে মোৰ পৰা নিয়ে তেনেকৈ মই সুন্দৰকৈ ফুলনি বাগিচাখন পাতিছোঁ আৰু মই ফুলনিখনৰ বাবে বহুত পইচা খৰচ কৰি নাৰ্চাৰীৰ পৰা একো কিনাও নাই কেতিয়াবা কীটনাশৰ ঔষধ আনি ছটিয়াইছোঁ বা নিজেও চূণ ছটিয়াই থাকোঁ তেনেকৈয়ে মোৰ ফুলনিখন সুন্দৰ হৈছে ধুনীয়াকৈ ফুলবোৰ ফুলিছে আৰু সময়টো তেনেকৈয়ে পাৰ হৈ যায় ফুলনিখনতে লাগি থাকোঁতে গতিকে ভাল লাগে আৰু ফুলনিখনতে লাগি